মোৰ প্ৰথমবাৰ ৰন্ধাৰ অভিজ্ঞতা যেতিয়া মই ঘৰৰ পৰা ওলাই গৈছিলো পঢ়িবলৈ ৰেণ্টত থাকিছিলো মই সেই ৰেণ্টত মই নিজে বনাই খাব লগা হৈছিল তেতিয়াই মোৰ প্ৰথম অভিজ্ঞতা হৈছিল কিন্তু প্ৰথমবাৰ যেতিয়া বনাইছিলো মোৰ ভাত ভাজিবোৰ ইমান ভাল হোৱা নাছিল কাৰণ ভাতবোৰ পুৰি গৈছিল কাৰণ হুইছেলটো কিমান টাইম মাৰিব লাগে বা কেইবাৰ মাৰিব লাগে মই জনা নাছিলো তাৰপৰা ভাজিও অলপ পুৰি গৈছিল কাৰণ আগতে কিমানবাৰে কেনেকে কিদৰে কৰিব লাগে সেইবোৰ মোৰ একো অভিজ্ঞতা নাছিল প্ৰথম কেইদিনমানলৈকেতো সেই ভাত ভাজিবোৰ বেয়াই হৈছিল কিন্তু লাহে লাহে বনাই অভিজ্ঞতা হোৱাৰ লগতে মোৰ খাবলৈয়ো মানে ভাত ভাজিবোৰ ভালদৰে হৈছিল মানে খাবলৈ সোৱাদ লগা হৈছিল আৰু লাহে লাহে মই মচলা ইউজ কৰিবলৈয়ো ধৰিছিলো সেইকাৰণে সেইবোৰ লাহে লাহে ভাল হৈছিল আৰু এতিয়া মই অভিজ্ঞতাৰ লগে লগে বিভিন্ন ধৰণৰ ভাত ভাজিবোৰ বনাওঁ আৰু সেইবোৰ খাবলৈয়ো ভাল হয় আৰু তেনেকেই মোৰ অভিজ্ঞতা বাঢ়ি এতিয়া মই ভালদৰে বনাই মেলি খাব পাৰোঁ